আমাৰ গাঁৱত অতিমাত্ৰা পানী হৈছিল আৰু এই অতিমাত্ৰা পানী হোৱাৰ বাবে গাঁৱৰ বাসিন্দাসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু তেওঁলোকৰ জাতীয় জীৱনত বহুতো জাতীয় জীৱনত বহুতো কষ্ট হৈছিল আৰু সমস্যা আহি পৰিছিল আৰু এই বানপানী হওঁতে গাঁৱৰ সাধাৰণ মানুহৰ প্ৰধান কথা খাদ্যৰ অভাৱ হৈছিল আৰু খাদ্য অভাৱৰ বাবে বহুতো লোকৰ মৃত্যু হৈছিল ভোকত মৃত্যু হ'ব লগা হৈছিল আৰু বহুতৰে খাদ্যৰ নাটনিতে নাটনিৰ বাবে বহুতৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছিল তাৰপিছত বানপানীৰ ফলত চাৰিওফালে বিভিন্ন ধৰণৰ কীটানুৰ সৃষ্টি হৈছিল আৰু কীটানুৰ ফলত মানুহৰ বহুতো বেমাৰ আজাৰ সৃষ্টি হৈছিল মেলেৰিয়াৰ পৰা আদি কৰি কলেৰা টাইফয়ড আদি বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছিল আৰু আৰু তেওঁ সেইবিলাক বেমাৰৰ বহুতো সময়ত ঔষধো পোৱা পোৱা নাছিল আৰু তেনেস্থলত বাসিন্দাসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু এটা শিবিৰৰ প্ৰয়োজন হৈছিল কিন্তু গাঁৱৰ মানুহৰ মাজত বানপানী হোৱাৰ বাবে থকা ঠাইৰ অভাৱ হৈছিল আৰু সকলো বিলাক পানীৰে সকলো বিলাক ঘৰ দুৱাৰৰ পৰা আদি কৰি খেতি বাৰী বাৰী সকলো বিলাক উটাই উটুৱাই লৈ গৈছিল যাৰ বাবে সকলোৰে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল কেৱল মানুহৰে নহয় গাঁৱত থকা জীৱ জন্তু বিলাকৰো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল গাঁৱৰ জীৱ জন্তু বিলাকৰ তথৈবচ অৱস্থা হৈছিল লগতে সকলোৰে বাসিন্দা বুলিয়ে নহয় সকলোৰে ওচৰ চুবুৰীয়া লোকৰো যথেষ্ট সন্মুখীন হ'ব লগা হৈছিল আৰু যেতিয়া বানপানী শুকাই যায় তেতিয়া বিভিন্ন ধৰণৰ বীজাণু সৃষ্টি হয় আৰু সেই সময়চোৱাত সকলোৰে তথৈবচ অৱস্থা হয় কিন্তু ক'ব লাগিব যে বানপানী হৈ যোৱাৰ পিছত নদী কাষৰীয়া অঞ্চলত বহুতো খেতি পথাৰ সুবিধা হয় আৰু পলস মাটি পেলাই যোৱাৰ বাবে খেতি ভাল হয়